গ্ৰামাঞ্চলৰ সম্প্ৰদায়ৰ লোকসকলৰ মাজত খেল বুলি ক'লে আমি সাধাৰণতে কাবাডী গুডু তাৰ পৰা চেংগুটি পিটু মাৰ্বল খেল খুপি খেল তাৰ পৰা দৌৰা দৌৰি খেল তেনেকৈ ওখ জাম্প দীঘল জাম্প তাৰ পিছত এইবিলাকেই হয় আৰু